অঁ

অঁ হেৰি নহয় অ' তোমাৰ ভালনে অঁ মোৰ বাৰু ভালেই হেৰি এইকেইদিন বিজি আছা নেকি আচ্ছা এটা প্লেনিং লৈছোঁ এইকেইদিনৰ ভিতৰতে কেনিবা ফুৰিবলৈ যাবলৈ ওলাব পাৰিবা নেকি এই এই গোলাঘাটৰ এই সাধনী কলাক্ষেত্ৰত এদিন ফুৰি আহোঁ বুলি ভাবিছোঁ চাই আহোঁচোন বোলো

এই পৰহিলৈ পৰহিলৈ যাম বুলি ভাবিছোঁ পাৰিবা নেকি কেনি যাবা

আচ্ছা মই মানে সুমনকো লৈ যাম বুলি ভাবিছিলোঁ ম সুমন যোৱা কথা আছিলে আচ্ছা আমি অঁ আমি দুইজন যাম বুলি ভাবিছোঁ এটা কথা তুমি তুমি বাইক লৈ যাব যাবানে হেৰি বেলেগত যাবা হয় নি আচ্ছা এনেই টিকেটবিলাকৰ কিমান কিমান দাম বাৰু

তেতিয়া তে পৰহিৰ পিছত তিনিদিন নেথাকে পৰহিৰ পিছত পিছদিনাখন যাব পাৰিবা নেকি তেতিয়া ওলাবা আচ্ছা এই ধৰা দহটামান বজাত পোৱাকৈ হয় বাৰু ঠিক আছে কাপোৰ লৈ লোৱা ন এই টিফিন টিফিন চিফিন ল'ব লাগিব নেকি আৰু তেতিয়া বাৰু ঠিক আছে